নবেল এটা ভাল বস্তু তাত বহুতো কথা জানিব পাৰি তাত নজনা বহুতো কথা ওলাই পৰে নবেলৰ ওপৰত আমি বহুতখিনি নজনা কথা গম পাওঁ নবেল এনেকুৱা এটা বস্তু তাৰপৰা আমি বহুতখিনি নজনা কথা শিকিব পাৰিম নবেলৰ পৰা বহুতখিনি আমি শিকোঁ আমি বেলেগকো শিকাব পাৰোঁ নবেলৰ কিতাপো আছে আপুনি গৈ কিনিব পাৰে এনেকুৱা এনেকুৱা কিতাপ আছে আপুনি কিনিবও পাৰে বেচিবও পাৰে নবেল এটা বহুত জ্ঞানৰ বস্তু